মোৰ শিক্ষাজীৱন আৰম্ভ হৈছিল বৰপেটাৰ সদৰ বালক মজলীয়া স্কুলত তাত মই চতুৰ্থমানলৈ পঢ়িছিলোঁ চতুৰ্থমানত মই বৃত্তি পৰীক্ষা দি অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছিলোঁ তাৰপিছত মোৰ পঞ্চমমান শ্ৰেণীৰ পৰা শিক্ষা বিদ্যা আৰম্ভ হৈছিল বৰপেটা জুৰৰাম হাই স্কুল জুৰৰাম পাঠক ছোৱালী হাই স্কুলত তাৰ পৰা মই হাই স্কুল হাই হাই স্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলোঁ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত মই বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত মোৰ কলেজৰ শিক্ষা আৰম্ভ হৈছিল আৰু তাৰ পৰা বি এ পাছ কৰিছিলোঁ বি এ পাছ কৰি উঠি মই চাকৰিত যোগদান কৰোঁ চাকৰি জীৱন মোৰ প্ৰথমতে আৰম্ভ হয় গড়কাপ্তানি বিভাগত বৰপেটা যান্ত্ৰিক গড়কাপ্তানি বিভাগত মই জুনিয়ৰ এছিষ্টেণ্ট হিচাপে চাকৰিত জইন কৰিছিলোঁ উন্নৈছশ সাতান্নব্বৈ চনত মই ছিনিয়ৰ এছিষ্টেণ্ট হিচাপে নলবাৰী গড়কাপ্তানি যান্ত্ৰিক সংমণ্ডলত কাম কৰোঁ তাতে মই বৰবাবু হিচাপে কাৰ্য্যভাৰ লৈছিলোঁ আৰু কাৰ্য্যভাৰ শেষ কৰিছোঁ দুহেজাৰ একৈছ চনত তেতিয়ালৈ মোৰ কৰ্ম অভিজ্ঞতাৰ বিষয়ে বহুখিনিয়ে অভিজ্ঞতা আছে তাত মই সুচাৰুৰূপে মোৰ কৰ্তব্য পালন কৰিছিলোঁ আৰু যথা সময়ত অৱসৰ লৈ মই বৰপেটালৈ ঘূৰি আহিছিলোঁ কিন্তু কৰ্ম বিষয়ে কৰ্মস্থলী হিচাপে নলবাৰীৰ অভিজ্ঞতা মোৰ বৰ মিঠা আছিল আৰু নলবাৰীখন মোৰ এখন ঘৰৰ নিচিনা আছিল তাত সমূহ কৰ্মচাৰী মোৰ সকলো সহ সহকৰ্মীয়ে মোক খুব সন্মান কৰিছিল আৰু খুব মৰমেৰে এতিয়ালৈকেও মোৰ নলবাৰীৰ পৰা প্ৰায় মোৰ খবৰ খাতি লৈ থাকে যদিও মই অৱসৰ লৈ বৰপেটালৈ আহিছোঁ কিন্তু নলবাৰীৰ ৰাইজ হওঁক বা মোৰ কৰ্মচাৰী হওঁক বা মোৰ থকা ঠাইৰ ওচৰ চুবুৰীয়া মানুহখিনি হওঁক আজিলৈও মোক মনত কৰি বহুখিনি খবৰ খাতি লৈ থাকে আৰু ময়ো সদায় নলবাৰীক মনত কৰি থাকোঁ মোৰ ল'ৰা দুটাৰো শিক্ষা আৰম্ভ হৈছিল নলবাৰীতে তেওঁলোকৰ নলবাৰীত সৰু ল'ৰাটোৱে নলবাৰীৰ শংকৰদেৱ শিশু নিকেতনত ডিষ্টিংশ্য়ন সহকাৰে পাছ কৰি কটন বিশ্ব কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু ডাঙৰ ল'ৰাটোৱেও শংকৰদেৱ শিশু নিকেতনত ষ্টাৰ মাৰ্ক লৈ পাছ কৰি শংকৰদেৱ একাডেমীত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল গতিকে শি ল'ৰাৰ শিক্ষা জীৱন মোৰ চাকৰি জীৱন সম্পূৰ্ণ নলবাৰীতে অতিবাহিত হৈছিল নলবাৰীৰ অভিজ্ঞতা মোৰ বহুত চাকৰি জীৱনতো মই বহুখিনি কষ্ট কৰি হ'লিও নিয়মানুৱৰ্তিতা পালন কৰি হ'লিও চাকৰি জীৱনটো শেষ কৰিছিলোঁ